হেল্লো অঁ মাধুৰিমা ক্লাছৰ পৰা আহিলা অঁ ভাল ভাল পায় এই ইমান ওচৰতে থাকিও দেখাই নাই বহুতদিন অঁ অঁ হয় অঁ আজি আবেলি নহ'লে ব'লা এই হেৰি চৌকিডিঙ্গী পাৰ্কখন বোলে বৰ ধুনীয়া কৰিছে বোলে ব'লা খোজ কাঢ়িবলৈ যাওঁ ভালেই অঁ তাকে এতিয়া তিনিটা চাৰে তিনিটা হৈছে ন আমি চাৰে পাঁচটামানত যাওঁ নহ'লে অঁ অঁ অঁ এই তাৰমানে এই গ্ৰন্থমেলাৰ কাৰণে ফিল্ড বনাই আছিলে যে সেই তাৰ পিছত বোলে অঁ ঠিক কৰি পেলালে বুলি শুনিছোঁ ফুল চুল ৰুইছে হেনো কিনাৰে কিনাৰে অঁ ৰাস্তাই অঁ ৰাস্তা গাড়ীতে যাম এইকণ তাপা গৈ পেলাই সেই আৰু কোৱা নাই ক'ব পাৰি ন আৰু কাৰোবাক কাৰোবাক অঁ তুমি তেনে জ্ঞানশ্ৰীলৈ ফোন কৰি দিয়া মই বনিশালৈ এটা কৰি দিওঁ চাৰে পাঁচটাত দেই অঁ ঠিক আছে দিয়া হ'ব অঁ অঁ অঁ